বৰ্তমান পৰিস্থিতিত মাছ ধৰি সেইটো সংৰক্ষণ কৰাৰ বহুত সমস্যা হৈ গৈছে কাৰণটো কি আজিকালি মাছবোৰত পানীৰ কাৰণে মাছবিলাক খুব দুৰ্বল হৈ যায় সেই মাছবোৰ যদি আমি এটা আমাৰ যে গাছ বুলি কয় বা নেট বুলি কয় তাত থৈ দিলে মাছবিলাক ওপৰফালে উঠিব ধৰে সংৰক্ষণ কৰাৰ পিছত ইয়াৰ কাৰণটো হ'ল পানীত থকাৰ পিছত সেই মাছটো বেমাৰী হয় তাৰ মূল কাৰণ হ'ল পানীটো দূষিত হয় আৰু সেই পানীটোত যি যি মাছ থাকিব মাছটোৱে অক্সিজেনৰ অভাৱত উপঙি থাকে মাছটো আৰু মাছটোৱে সেই অক্সিজেন নাপায় মানে ওপৰ উঠি ওপৰত ভাঁহি থাকে আমি কি কৰোঁ এখন নাও বা ভেল আনি সেই পানীত ঘুৰি থাকোঁ যাৰ কাৰণে অক্সিজেনটো পায় পায় বুলি আমি ভাবোঁ আৰু শেহতীয়া বছৰবোৰত এই পৰিৱৰ্তনবিলাক খুব দেখা গৈছে কিন্তু আগতে আমি সৰু থাকোঁতে আমাৰ দেউতাহঁতে মাছ সংৰক্ষণ কৰিছিল বা পানীবিলাক দূষিত হোৱা নাছিল বৰ্তমান গোলকীয় পৰিস্থিতিয়ে হওক বা অন্য কাৰণতে হওক মাছ সংৰক্ষণ কৰাটো বহুত অসুবিধা হৈ গৈছে এই ক্ষেত্ৰত চৰকাৰৰো কোনো কৰণীয় নাই বুলি চৰকাৰে ভাবে এই ক্ষেত্ৰত চৰকাৰে বিহিত ব্যৱস্থা ল'লে আমি সুখী হওঁ নাইবা এই পানীবোৰত বহুত কীটনাশক যদি চৰকাৰে আমাক ব্য়ৱহাৰৰ কাৰণে অনুমতি দিয়ে তেতিয়া আমি বহুত লাভৱান হ'ম